হেল্ল' অঁ তুমি ক'ত আছা মোক তোমাৰ পৰা কিবা এটা ৰিপৰ্ট ল'ব লাগিছিল তোমাক তোমাক এই তোমাৰ ওচৰৰ আশে পাশে থকা সত্ৰবিলাক চিনি পোৱানে বাৰু কি

দক্ষিণপাত সত্ৰত কি পোৱা যায়

অঁ আউনিআটীত কি পায় আউনিআটী সত্ৰত

তুমি এইবোৰ চাইছা তাৰমানে তুমি গৈছা তালৈ অঁ অঁ এই নসত্ৰত কি পায় দেখি আছো তাত আগৰ নিচিনা বস্তু অঁ হয় নেকি আৰু হেৰিয়াৰ এই গড়মূৰত কিবা পায় নেকি ৰজাদিনীয়া কিবা আছে নেকি বাৰু

দক্ষিণপাতত তেতিয়াহ'লে এইবোৰ কিছুমান ৰজাদিনীয়া বস্তু পোৱা যায় চাবলৈ

তুমি গৈছানে চাবলৈ অঁ তুমি গৈছা নে চাবলৈ কেতিয়াবা আমাকো নিবাচোন চামগৈ লগ কৰি বাৰু আৰু তাত থকা মেলা ব্যৱস্থা আছে সত্ৰত সত্ৰখন কেই আছে সত্ৰ আছেনে গোঁসাই থাকে হয় নেকি বাৰু তেতিয়াহ'লে

হয় নেকি বা চামগুৰিত মাজুলীত এতিয়া সত্ৰ কেইখনমান তুমি চিনি পোৱা হয় নেকি বাৰু তেতিয়াহ'লে আমাৰ লগতে এদিন যাব লাগিব ওলাবা আমি আহিম